হেল্ল' অঁ মানে মোৰ এই জোতা এযোৰ লাগিছিলে হয় এই এইযোৰ এই এইযোৰ দাম কিমান হ'ব এই বগাযোৰ বগাযোৰ সুধিছোঁ মই বগাযোৰ ডিছকাউণ্ট ডিছকাউণ্ট নাই নেকি আপোনাৰ দোকানৰ ইয়াত কিমান পাৰচেণ্ট টুৱেণ্টি পাৰচেণ্ট ডিছকাউণ্টৰ জোতা নহয়েই এই এইটো এইযোৰ এইযোৰ জোতা বিছ শতাংশ ডিছকাউণ্টৰ জোতা নহয় দেই আপুনি এনেই বেছি কৈছে দেই মই এইখন দোকানত গৈছিলোঁ সিতো মোক টুৱেণ্টি ফাইভ পাৰচেণ্ট দিম বুলি কৈছিলে

তাৰপিছত সেই সেই চোলাটো এই চোলাটো যে হালধীয়া চোলাটোৰ দাম কিমান হ'ব এনেই নশ আশী টকা জোতাযোৰত দিলে আপুনি থাৰ্টি পাৰচেণ্ট ডিছকাউণ্ট এতিয়া আকৌ হাঁ আকৌ এতিয়া চোলাটোত যে আকৌ টেন পাৰচেণ্ট কৈছে

এনেই এনেই এইযোৰ এইযোৰ কিমানত দিব আপুনি এতিয়া চাৰ্টটোত আঠশ নিদিওঁ মই চাৰিশ দিম হ'বনে সেই মই চাৰিশহে দিম তাৰ ওপৰত নোৱাৰিম নাই নাই নাই নাই মই চাৰে চাৰিশ দিম দিব পাৰিলে পাৰিলে দিয়ক নহ'লে মোৰ নাই নাই মই চাৰে চাৰিশ খুব বেছি লাষ্ট দিলে মই পাঁচশ টকা দিব পাৰিম তাতকৈ দিব নোৱাৰোঁ হ'ব হ'ব হ'ব পেক কৰি দিয়ক